মই কলেজত পঢ়াৰ দিনৰ পৰাই বিভিন্ন জেগা ফুৰিবলৈ গৈছিলোঁ লগৰ বন্ধু বান্ধৱীবিলাকৰ লগতো গৈছিলোঁ আমি প্ৰথম গৈছিলোঁ টাৱাং তাত তিনি দিনীয়া এটা কেম্প কৰিছিলোঁ যথেষ্ট ঠাণ্ডা আছিলে আমি যেতিয়া গৈছিলোঁ সেইটো পৰিৱেশ ভালে লাগিলে তাত তাৰ যিটো তুষাৰপাত হয় সেইটো মানে পাহৰিব নোৱাৰা ইমান ভাল লাগে দেখি পেলায় তাৰ যিবিলাক ঘৰৰ আৰ্হি আমাৰ অসমৰ লগত নিমিলেই ৰাস্তা পদূলিবিলাকো বহুত চাফা তাৰ পিছত আমি মোৰ বিয়াৰ পিছত গ'লো পৰিবাৰৰ লগত গুৱাহাটী গৈছিলোঁ গুৱাহাটীৰ পৰা আমি শ্বিলং গ'লো শ্বিলংত আমি প্ৰায়ে এসপ্তাহ সময়ে থকা হ'ল শ্বিলঙৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিলোঁ তাৰ থলুৱা খাদ্যৰ যিটো সোৱাদ বিভিন্ন থ থলুৱা খাদ্যৰ সোৱাদবিলাকৰ জুঁতি লোৱা হ'ল পৰিবাৰো বহু যথেষ্ট ভাল পালে শ্বিলং ফুৰি আৰু বিভিন্ন জেগালৈ যাবলৈ ইচ্ছা আছে সময়ৰ অভাৱ তেনেকৈ গৈ থাকিব নোৱাৰি চব সময়তে তাৰ মাজতেই আৰু যদি সময় সুবিধা পোৱা হয় আমাৰ স্থানীয় দুই এডখৰ জেগা আছে আমাৰ যাব কাৰণে আমাৰ স্থানীয় জেগাবিলাক হৈছে যাবলগীয়া ইচ্ছা থকা জেগাবিলাক দৈয়াং জলবিদুৎ প্ৰকল্প আমাৰ নিচেই ওচৰতে আছে আৰু আছে আমাৰ কাক'ছাং বুলি কয় ৱাটাৰফল জলবিদুৎ প্ৰকল্প আমাৰ নিচেই ওচৰতে যাবলৈ ইচ্ছা আছে যাম সময় সুবিধা মিলক